তেনেদৰে মই শিকা কিছুমান কৌশল হৈছে যে পেঞ্চিলে প্ৰথমতে আউটলাইন ড্ৰ কৰিব লাগে তাৰপাছত ড্ৰয়িংখনৰ ভিতৰলৈ লাহে লাহে সোমাই যাব লাগে এটা এটাকৈ বস্তুবোৰ চিত্ৰপটত অতি সুন্দৰভাৱে অংকন কৰিব লাগে তাৰপাছত তাত ৰং বলোৱা হয় সেই সকলোবোৰ কৰিবলৈ যোৱাৰ আগতে প্ৰথমতে পেঞ্চিলসমূহ ভালদৰে জোঙালি ল'ব লাগে পেঞ্চিলৰ ছবিখন ড্ৰয়িংখন যেনেকুৱাই নহওক লাগে পেঞ্চিলৰ আগটো সদায় জোঙা হ'ব লাগে ভূটা হ'লে ভূটা পেঞ্চিলৰ সহায়ত আমি কেতিয়াও চিত্ৰখন বা ড্ৰয়িংখন ভালদৰে অংকন কৰিব নোৱাৰোঁ আৰু ৰাবাৰ হৈছে মানে ড্ৰয়িংখনত ৰাবাৰৰ অত্যন্ত প্ৰয়োজন ৰাবাৰ পেঞ্চিল আৰু কাটাৰ এই তিনিওটা বস্তু আমি লগত ৰাখিব লাগে সদায় ড্ৰয়িং কৰা অৱস্থাত কিয়নো এবাৰ ড্ৰয়িংখন আপুনি ভালদৰে কৰিবলৈ যেতিয়া বহিব তাৰপাছত ক্ৰমান্বয়ে আপুনি যেতিয়া উঠি যাব তাৰপাছত আকৌ ড্ৰয়িংখন কৰিবলৈ আপোনাৰ মন নাযাব তেনেধৰণৰ কিছুমান কথা থাকে মোৰ ড্ৰয়িংখন উন্নত মানে ড্ৰয়িং উন্নত কৰাৰ বহুতো বস্তুৱে সহায় কৰিছে সেইসমূহৰ ভিতৰত মই বিভিন্ন ধৰণৰ ইউটিউব চেনেল বা গুগলত কিছুমান ভিডিঅ' চাওঁ ড্ৰয়িঙৰ ওপৰত তাত কেনেদৰে ড্ৰয়িংসমূহ

অনলাইন উৎস বুলি ক'লে তেনেদৰে ইউটিউবত কিছুমান ভিডিঅ' চাওঁ যেনে পেঞ্চিলবোৰ আমি কেনেধৰণৰ পেঞ্চিল ইউজ কৰিব লাগে ড্ৰয়িংখন প্ৰস্তুত কৰোঁতে কেনেধৰণৰ চিত্ৰপথ আমি বাচি ল'ব লাগে কোন ধৰণৰ চিত্ৰ আঁকিবলৈ কোন ধৰণৰ আমি চিত্ৰপথ ব্যৱহাৰ কৰিব লাগে যেনে অইল পেষ্টেল কালাৰ আমি ইউজ কৰিবলৈ হ'লে আমি আৰ্ট পেপাৰ অৰ্থাৎ ডাঠ কাগজ ডাঠ বগা কাগজ আমি ব্যৱহাৰ কৰিব লাগে পেঞ্চিল বা অন্যান্য যিসমূহ সামগ্ৰী আছে পেঞ্চিলৰ দৰে বস্তু ইউজ কৰিবৰ বাবে আমি কাগজসমূহ আৰ্ট পেপাৰ ইউজ কৰিব পাৰোঁ অইল কালাৰ ইউজ কৰিবৰ বাবে আমি কাপোৰ বা কাপোৰেৰে তৈয়াৰী চিত্ৰপথত আমি ড্ৰয়িংখন প্ৰস্তুত কৰিব পাৰোঁ এইসমূহ মই অনলাইন এপ যেনে ইউটিউব গুগল এইসমূহৰ ছাৰ্চ কৰি মই এইসমূহ শিকিব পাৰিছোঁ আৰ্ট পেপাৰখন প্ৰথমতে আমি ল'ব লাগে আৰ্ট পেপাৰ যিমান আমি চিত্ৰখন ডাঙৰভাৱে আঁকিম সিমানেই আমাৰ চিত্ৰখনৰ ভুলবোৰ ওলাই পৰিব আৰু চিত্ৰখন এখন চিত্ৰ অৰ্থাৎ ড্ৰয়িং আমি প্ৰস্তুত কৰাত আমাৰ বেছি সহায় হয় বুলি মই ভাবোঁ এইসমূহ মই ইউটিউবৰ পৰাই শিকিব পাৰিছোঁ ড্ৰয়িংখন প্ৰস্তুত কৰোঁতে সদায় ভালদৰে বস্তুবোৰ চাই ল'ব লাগে যাতে ড্ৰয়িংখন এবাৰ প্ৰস্তুত কৰাৰ পাছত আকৌ সেই ড্ৰয়িংখনত যিবোৰ আমাৰ বস্তু ব্যৱহাৰ হয় সেইবোৰ বস্তু আমি আনিবৰ বাবে ড্ৰয়িংখনৰ ওচৰৰ পৰা আঁতৰি যাব লগা বা কিবা কৰিব লগা নহয় আৰু ৰং যদি ড্ৰয়িংখনত কৰিম বুলি ভাবে তেনেহ'লে প্ৰথমৰ পৰাই সাৱধানভাৱে কৰিব লাগে কাৰণ একবাৰ এখন ড্ৰয়িঙত ৰং আপুনি দি দিয়াৰ পাছত আকৌ সেই ৰং অঁতৰাই বা বেলেগ ৰং যদি তাৰ ওপৰত কৰোঁ বুলি ভাবে তেতিয়া যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হয় ড্ৰয়িংখন ৱাটাৰ কালাৰ আমি যদি কৰিব বিচাৰোঁ তেনেহ'লে ৱাটাৰ কালাৰত কি হয় পানী আপুনি পাতলাকৈ ব্ৰাছডাল তিয়াই অলপ প্ৰথমতে চিত্ৰপটত আপুনি ব্রাছডালেৰে পানী ফুৰাই ল'ব লাগে তাৰপাছত লাহে লাহে ড্ৰয়িংখন আমি অংকন কৰিব লাগে আৰু ড্ৰয়িংখনৰ আউটলাইনবোৰ সঠিকতাভাৱে অংকন কৰাৰ পাছতহে লাহে লাহে ব্ৰাছডালেৰে ৰং ৱাটাৰ কালাৰত পানীৰ সৈতে মিহলি কৰি ৰং তললৈ মিহলাই আনিব লাগে আৰু ড্ৰয়িংখন প্ৰস্তুত কৰোঁতে সদায় ড্ৰয়িংখনৰ আগৰ নহয় পাছৰ বস্তুবোৰ আগতীয়াকৈ আমি অংকন কৰিব লাগে যেনে এটা মই প্ৰাকৃতিক দৃশ্য অংকণ কৰিছোঁ তাত প্ৰথমতে মই অংকণ কৰিব লাগিব প্ৰাকৃতিক দৃশ্যটোৰ একেবাৰে আঁতৰৰ বস্তু যেনে আকাশখন আকাশখন অংকন কৰাৰ পাছত মই আকাশখনত যিহেতু ডাঁৱৰৰ ৰে ঢাকি থাকে আমি ডাঁৱৰৰ স্পতিক অংকন কৰিব লাগিব তাৰপাছত আমি ক্ৰমান্বয়ে আগবাঢ়ি আহিম ডাৱৰতকৈও অলপ পাছত থাকিব আমাৰ বেলিটো ডাৱৰতকৈ আগলৈ আহি আমি সৰু সৰু চৰাই অংকন কৰিব পাৰোঁ তাৰপাছত আমি পাহাৰ লাহে লাহে আমি পাহাৰ হাবি বননি ঘাঁহ নদী গছ আৰু ঘৰ বা ঘৰৰ প্ৰাকৃশ্যত ঘৰ নাথাকে ঘৰ মানুহ আৰু খেতিপথাৰ এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি চবিখনত অংকন কৰিব পাৰোঁ